হেল্ল অৰুণ ট্ৰেভেল এজেঞ্চি হয়নে মই আজি ৰাতিপুৱা আপোনালোকৰ ট্ৰেভেল এজেঞ্চিৰে এখন কেব জালুক বাৰীৰ পৰা ছানমাৰীলৈকে বুক কৰিছিলো কেব খনত উঠাৰ পাছত মই এটা নিৰাশাত ভুগিলোঁ আৰু সেই নিৰাশাটো হ'ল যে আপোনালোকৰ কেবখন চলাই থকা ড্ৰাইভাৰজনে ক'ভিদ নাইণ্টিনৰ পৰিস্থিতি চলি থকাৰ পাছতো মাস্ক পৰিধান কৰা নাছিলে মাস্ক পৰিধান কৰাতো কভিদ নাইণ্টিনৰ পৰিস্থিতিত কিমান আৱশ্যক সেই কথা আপোনালোকে ভালদৰে জানে যেতিয়া মই ড্ৰাইভাৰজনক মাস্ক পৰিধান কৰিবলৈ ক'লো তেখেতে মোৰ এই কথা আওকাণ কৰি মাস্ক পৰিধান নকৰিলে ল্মাক্স পৰিধান নকৰাৰ বাবে তেখেতে নিজৰ লগতে মোৰ জীৱনটোও বিপদত পেলালে যিহেতু আমি চবেই জানো যে মাস্ক পৰিধান নকৰিলে কভিদ নাইণ্টিন ভাইৰাছে কেনেদৰে অতি সৰলভাৱে যিকোনো প্ৰাণীক আঘাত কৰিব পাৰে ৰ্গতিকে আশা কৰিছো যাতে আপোনালোকে আপোনালোকৰ এজেঞ্চিৰ ড্ৰাইভাৰবোৰক আজিৰ পৰা মাস্ক পৰিধান কৰাতো কিমান জৰুৰি সেই কথা ভালদৰে বুজাই দিব আৰু নিজৰ লগত কেবত বহি থকা আনসকলো লোকৰ জীৱনটো যাতে বিপদত নেপেলাই সেইকথা ভালদৰে বুজাব মই এই নিৰাশাটো বুজাবলৈ আপোনালোকৰ এই ট্ৰেভেল এজেঞ্চিক ফোন কৰিলো ধন্যবাদ